হেল্ল' হয় ক'বচোন অঁ হয় হয় হয় ক'বচোন কোনে কৈছে অঁ অঁ অঁ আছে কোৱা কোৱা অঁ হয় ঠিকে অঁ অঁ আছে আছে আছে তুমি কি আৰু সেইখিনি চাউলখিনিয়েই লাগিব ন অঁ হয় অঁ তোমাক কি কিমান লাগে বস্তু তুমি

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আছে আছে তুমি আহিবা বস্তুখিনি আহিলে আছে আছে আছে তুমি চব তুমি চেম্পু ধৰা তোমাৰ লেকমী ডাভ চানচিল্ক পাই যাবা এইবিলাক মানে যি যি ব্ৰেণ্ডৰ তুমি ধৰা ভাল ভাল অঁ চাবোনো আছে লাক্স আছে আপোনাৰ তোমাৰ ডেটল চেটল বা যি গা ধোৱা চাবোন বা বাচন ধোৱা যি লাগে আৰু

অঁ অঁ আছে আছে তোমাৰ বেলেগ বেলেগ অঁ প'ণ্ডচ আছে তোমাৰ জনচনৰ আছে তুমি যি লাগে আৰু পাই যাবা আৰু অঁ অঁ অঁ আছোঁ আছোঁ মইতো থাকোয়েই দোকান অঁ অঁ পাৰিম তুমি কেৱল কি কি লাগে সেইখিনি ঠিক কৰি কৈ দিবা গোটেইখিনি অঁ অঁ অঁ গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ ঘৰৰে মানুহ আৰু কি আৰু অঁ নাই নাই নাই আমাৰ ধৰা তুমি আহি যাবা বা মই থাকোৱেই দোকানত বা মই নাথাকিলিও ল'ৰা এটা ৰাখো ইয়াতে তুমি দিনতো আহিব পাৰা তুমি অঁ হয় ঠিক আছে ঠিক আছে অঁ মই ল'ৰা এটা থাকিব তাতে তুমি তাক কৈ থৈ দিম লাগিলে মই নাথাকিলেও